বোৱা গোঁঠা বা চিলাই কাম কৰিলে সম্পূৰ্ণ নকৰালৈকে মনটো আনন্দই নেলাগে যেতিয়া মই তাঁত এখন এজুতি বওঁ চাদৰ চাদৰ বোৱাৰ পাছত আকৌ বেলেগ কিবা ব'বলৈ মন যায় মেখেলা ধৰি ধৰি লওক মেখেলা ব'ব মন যায় আকৌ গামোচা ব'ব মন যায় মানে যিমানে সোনকালে উলিয়াব পাৰোঁ মোৰ সিমানেই লাভ হয় আৰু গাম গামোচা আমি এখন বিকিব পাৰিলে কিমানখিনি আমি লাভ পাওঁ বা চাদৰ এখন বিকিবলে পাৰিলেও বহুতখিনি লাভ পোৱা হয় আকৌ মেখেলা এখন ব'ব পাৰিলেও বহুতখিনি লাভ পো কৰিব পৰা হয় তেনেকৈ কাষ্টমাৰক বস্তুবোৰ দিব পাৰিলে মানে মনটোত বহুত সন্তুষ্ট লাগে

বা শৰাই ঢকা হওক সোনকালে উলিয়াই দিব পাৰিলে ভাল লাগে আৰু সোনকালে যিমানেই পাৰোঁ সিমানেই চেষ্টা কৰোঁ সোনকালে উলিয়াই কাষ্টমাৰক দিবৰ কাৰণে কাষ্টমাৰক দিব পাৰিলে মোৰো মনটো বহুত ভাল লাগে আৰু এতিয়া চিলাই চিলাই কামবোৰো এতিয়া সোনকালে কৰি দিব পাৰিলে ভাল লাগে যেনে মেখেলাখন সোনকালে কেনেকৈ উলিয়াই দিওঁ কাষ্টমাৰক দিব পাৰোঁ আকৌ বেলেগ এখন বেলেগ এযোৰ কাপোৰ আহিলে সেইযোৰ কেনেকৈ উলিয়াই দিব পাৰোঁ তেনেকৈ মানে কাষ্টমাৰক যিমানেই সোনকালে দিব পাৰোঁ সিমানেই মনটো ভাল লাগে এতিয়া বোৱা গোঁঠা চিলাই এইবিলাক কৰি বহুতো মনটো আনন্দ লাগে এইবিলাক কৰি কৰি যে কৰিলে কৰিয়ে থাকিব মন যায় তেনেকুৱা হয় এতিয়া মোৰ এখন চাদৰ বৈ পিনে বিক্ৰী কৰিব পাৰিলে মোৰ বহুত লাভ হয় তেনেকৈ আকৌ কাপোৰ এযোৰ চিলাই দিব পাৰিলে তেনেকৈ লাভ হয় শৰাই ঢকা এখন গোঁঠি উলিয়াই যিমানে সোনকালে উলিয়াই দিব পাৰোঁ সেয়ে সেইটো এটা মোৰ কাষ্টমাৰক দি পিনি আনন্দ লাভ কৰা হয় তেনেকৈ মানে বহুতখিনি আনন্দ ল'ব পাৰি আৰু এইবিলাক বস্তু বিক্ৰী বিক্ৰী কৰি গোঁঠি নিজে হাতেৰে বিক্ৰী কৰা আনন্দটো বহুতেই বেলেগ এটা আনন্দ লাভ কৰোঁ